আমাৰ গাঁৱৰ মহিলা ব্যৱসায় বুলি ক'বলৈ হ'লে প্ৰণতি হাজৰিকা বহুত কষ্টৰ মাজত এখন গেলামাল দোকান চলায় তেখেতৰ হাজবেণ্ডো নাই তেখেতে গেলামাল দোকানখন বহুত ধুনীয়াকৈ পৰিচালনা কৰি চলাই আছে ৰাতিপুৱাই সোনকালে উঠি আহি তেওঁ দোকানখন চলায় আৰু এগৰাকী কুকুৰা ব্যৱসায়ী লোণা হাজৰিকা নামৰ কৈ দিছোঁ তেখেতে কুকুৰা পোহে ঘৰতে হাঁহো পোহে পুহি তেখেতে নিজেই বজাৰলৈ লৈ যায় অসুস্থ সত্ত্বেও তেখেতে ঘৰুৱা সকলোবোৰ কাম কৰি লগতে বাগান চায় বাগানৰ চোৱা চিতাও কৰে কৰি সকলোৰে তেখেতৰ হাজবেণ্ডৰ অনুপস্থিতিটো বাগানৰ খনো পৰিচালনা কৰে খেতি পথাৰত পৰিচালনা কৰে আৰু কুকুৰা হাঁহ পালন কৰি নিজেই বজাৰত বিক্ৰী কৰি তেওঁ উপকৃত হয় আৰু তেনেকৈয়ে বুলি ক'বলৈ গ'লে আছে বহুত কিছুমান আৰু মহিলা আছে যিবিলাক মহিলাই কাপোৰ চিলাই নিজৰ পৰিয়ালটো পোহপাল দিছে আৰু আৰু আছে দেবজানী গগৈ বুলি কয় মীনা গগৈ মীৰা কুমাৰ মীৰা কানু আৰু আৰু এগৰাকী আছে তেখেতে এখন ফাষ্টফুডৰ দোকান বুলিয়ে ক'ব লাগিব চিঙৰা বনাই আলু চপ পকৰি বনাই গোটৰ পৰা পইচা লৈ তেওঁলোকে নিজে গোটৰ ধাৰ মাৰি নিজৰ পৰিয়ালটো পোহপাল দি আছে তেনেকৈ সৰু সুৰা বহুত আছে কিছুমানে শাক পাচলি বেপাৰ কৰে কিছুমানে দোকান আছে কাপোৰৰ দোকান তেনেকুৱা আমাৰ গাঁৱত বহুত মহিলাই আছে যিবিলাক মহিলাই হয়তো আত্মসহায়ক গোটৰ পৰা লোন লৈ নিজেই নিজৰ স্বাৱলম্বী স্বাৱলম্বীৰ কাৰণে ব্যৱসায় আৰম্ভ কৰিছে কিছুমানে হাঁহ কুকুৰা আদি পালন কৰিও ব্যৱসায় আৰম্ভ কৰিছে তেনেকৈ তেনেকৈ ক'বলৈ গ'লে বহুত আছে কিছুমানে তামোল পাণৰ দোকান দিয়ে কিছুমান গেলামালৰ দোকান দিয়ে শাক পাচলিৰ দোকান চিঙৰা পকৰী বনাই দোকান দি আছে হাঁহ কুকুৰা কিছুমানে নিজে পুহি নিজে বজাৰত বিক্ৰী কৰিবলৈ যায় আৰু বহুত আৰু এগৰাকী বাইদেউ আছে যি নিজৰ ঘৰতে ধূপৰ ব্যৱসায় কৰে ধূপ বনাই পেকেটিং কৰি দোকানত দোকানত দিয়ে বজাৰত দিয়ে আদি তেনেকৈ বহুত মানুহ আমাৰ ওচৰে পাঁজৰে আছে চাবলৈ গ'লে মহিলাসকলে নিজেই নিজৰ মানে ইনকামৰ পথ উলিয়াই লৈছে আৰু বিশেষ তেনেকৈ ক'বলগীয়াটো আৰু নাই